মই তিনি মাহ পূৰ্বে চাৰি দিনৰ বাবে নাগালেণ্ডত অৱস্থিত জ'ক' ভেলিত হাইকিঙৰ কাৰণে গৈছিলোঁ তাত আমি পুৱা ছয়টা বজাতে হাইকিঙৰ কাৰণে আৰম্ভ কৰিছিলোঁ আৰু আমি ওপৰ কেম্পত সন দুপৰীয়া ডেৰটা বজাত পাইছিলোঁগৈ তাত আমি বন্ধু বান্ধৱীসকলৰ লগত গৈছিলোঁ তাত আমি অলপ ফুৰিব গ'লো তাৰপিছত ৰাতিকৈ আমি টম্বুত আছিলোঁ কিন্তু সেই ৰাতি খুব ধাৰাসাৰ বৰষুণ হৈছিল বাবে টম্বুত অলপ ভয়ো লাগিছিল কিন্তু গোটেই যিটো আমাৰ এক্সপিৰিয়েনছ আছিল সেইটো খুবেই ভাল আছিল